হেল্ল' অঁ বাইদেউ ঘৰতে আছনে অঁ কি কৰিছে অঁ এই বিহু বজাৰ কৰিবলে যাম বুলি ভাবিছিলোঁ যাব নি অঁ কাইলে মানে যাম নহ'লে অকণমান আগতীয়াকে কৰিলে ভাল হ'ব কামবোৰ আজৰি হ'ম আকৌ ন বিহু বজাৰ ইমানখিনি কৰিবলৈ আছে নাজিৰা লৈকে যাম নহ'লে ন তাতে ভাল হ'ব চব বস্তু একেবাৰে কিনি আনিব পাৰিম আৰু বাৰে বাৰে যাব নেলাগে

অঁ সেইবোৰ জা জলপান চব আজিকালি চোন চব

অঁ

অঁ আমাৰ পৰ্দা আনিব লাগিব পৰ্দা কাপোৰ টেবুল ক্লথ বিহু আহিলে ক'লে ঢেৰ চোন এফালৰ পৰা দৰকাৰে হয়

আগতীয়াকে হ'লে আগে আজৰি হৈ থাকিম আৰু নহ'লে বৰ বিহু হেৰি মূৰা মূৰিকে গ'লে বৰ দিগদাৰ হয় বিহু বজাৰখনে মেইন আৰু বজাৰখন হৈ থাকিলে ন বিহুত চিন্তায়ে নাথাকে বজাৰখনকে কৰিবলৈ থাকিলে দিগদাৰ হয় আৰু আৰু আগতীয়াকে কৰি ল'লে থাকি অহা বস্তুবোৰ আনিব পৰা হ'ব আকৌ পিছত এদিনকে

চব বস্তুৱে পায় আৰু সেইবোৰ লৈ আহিম আৰু যিবোৰ বেয়া নহয় কেইবা দিনলৈ ভালে থকা বস্তুটো কিনি লৈ আহিম কেঁচা শাক পাচলিবোৰ বিহু সেই উৰুকাৰ দিনা কৰিব আৰু বজাৰ ন

শাক পাচলি অঁ অঁ পিছত তাকে পিছতকে সেই উৰুকাৰ দিনা আনিলেও হ'ব নহ'লে সেইবোৰ বেয়াহে হৈ যাব কাপোৰ কানিখিনিয়ে মেইন অ'

বিহু সেই কাপোৰ কানি চব আনিবলে আৰু নহ'লে একেবাৰে বিহু উমঘামত মানুহ ঢেৰ হয় দোকানত বহুত দেৰি হ'ব দিনটো লাগিব হ'ব দামো দাম আমাৰ গেলেকীতকৈ সেই নাজিৰাত অলপমান কমত পাম আকৌ এনেকে

সেইকাৰণে হেৰি যাব লাগিব দুইজনী যাম আৰু বোলো মই সেয়াকে বোলো কাক নো লগ ধৰিম জানো অ' ফোন এটা কৰি চাম বোলো আগতীয়াকে কাইলে যাবলৈও দেওবাৰ নহয় জানো ল'ৰাবোৰ ঘৰতে থাকিব ইস্কুলো নেযায় ইহঁতক থৈ যাম আৰু দহটামান বজাতে ওলাম ন তেতিয়া দুটামান বজাত ঘূৰিব পাৰিম দিন চুটি নহয় আজিকালি বেটাৰীতে বেটাৰীতে যাম বেটাৰীখন হয় সুবিধা হ'ল আকৌ ন বজাৰ ছজাৰ কৰিবলৈ এতিয়া এতিয়া মতা মানুহ লগ ধৰি থাকিব নেলাগে আৰু আমি দুজনে যাম বেটাৰী হৈ সেয়া বস্তু সৰহ হ'লেও চিন্তা নাই আনিবলে তাৰপাছত পৰ্দা বহুতখিনি আনিব লাগিব আনি আকৌ চিলাবলৈ দিব লাগিব কাটিব লাগিব নি আকৌ আজিকালি কাপোৰবোৰ হেৰি নাই ৰেডিমেড পৰ্দা দীঘল দীঘল আহে সেইবোৰ চিলাব লাগে সেয়াহে আকৌ বৰ এখন জেমেলা বস্তু প্ৰতি বছৰে

নতুন কিবা এটা ল'লে মানেহে ভাল লাগে সেয়েহে আকৌ আমাৰ বোলো বিহু আগতিয়াকে বজাৰ কৰি ল'ম আৰু চব আৰু চিৰা পিঠা গুড় চেনি কি কি পাওঁ সেয়া আকৌ ঠাণ্ডা দিন বুলি এতিয়া ল'ৰাবোৰ এতিয়া এটা এটা চোলা হ'ব জানো অকল চুৱেটাৰটো কিনিলেও নিপিন্ধিব বেলেগকে হেৰি আকৌ চুৱেটাৰ কিনিলেও আকৌ চাৰ্ট বা ফ্ৰক সেইবোৰ কিনিব লাগিব

সিহঁতকো কিনি দিব লাগিব কিবা কিবি

চবলৈকে লাগিব ন অঁ অকল নিজলৈ আনিলেও ন আকৌ মানুহটোলৈ কিবা এটা আনিব লাগিব এতিয়া মেখেলা চাদৰবোৰতে চোন এযোৰত এহেজাৰ টকাৰ তলত কাপোৰ নায়ে ভাল কাপোৰ

সেয়েহে আকৌ এয়া থাকি গ'লেও লাগে গেঞ্জী এটাই হওক লাগে

ভাত খালে নেকি অঁ কাইলে অকণমান সোনকালে বনাই মেলি ল'ব আৰু ন আজৰি তেওঁ ক'বলৈহে দহটা বজাত ন আৰু ৰাতিপুৱা এতিয়া ঠাণ্ডা বুলি ঠাণ্ডা ঠাণ্ডাকে এপৰ যায়েগৈ আকৌ হেৰি ভাত পানী বনাই হয় মানে কাপোৰ চাপোৰ ধুই মেলি এঘাৰটা মান বাজেই

সেইকাৰণে অকণমান দুখনমান দোকান ঘূৰিম আৰু ঘূৰি আৰু এনেকে হ'ল চেল দোকানো আছে নহয় তাত সোনকালে গ'লেহে অঁ সেইবোৰ দোকান ইমান বগাব পৰা হ'ব এনেই বিশাল'লে বোলো যাম বুলি ভাবিছিলো তাত সেই পৰ্দা চৰ্দাবোৰ ফিক্স ৰেট তেনেকে ভাল কিন্তু এতিয়া হেৰি সময়টোহে নহ'ব নাজিৰাতে বজাৰ কৰিম আৰু চব নাজিৰাতে কৰিব লাগিব চব এফালৰ পৰা বিহু আহিলে ক'লে আৰু এখন পইচা খৰচ কিমান কি টকা টকা হ'ব নহয় এটকাত টকাত হ'ব জানো বজাৰখন ছয় হেজাৰ সাত হেজাৰ মান নিব লাগিব পইচা তেতিয়াহে হ'ব তেতিয়াহে হ'ব নহ'লে আকৌ নাহিবই আৰু বজাৰ কৰি আহি ঘৰত ইটো নাই সিটো নাই ক'বলে নহ'ব আৰু চব আনিবি বুলি কৈ দিছে আৰু একেবাৰে চব চবলৈকে লৈ আহিবি বোলে হেৰি আকৌ মোলৈ বাট নাচাবি আৰু সেনেক কৈছে সেই তাকেহে বোলো চব একেহে আকৌ মনত পেলাই পেলাই লিষ্ট এখন আজিয়ে লিখি থ'ব লাগিব নহ'লে কাপোৰ সেই উমঘামত দৰকাৰী বস্তুকেইটাকে থাকি আহিব

জোতা লৈ আহিম আৰু লগতে বোলো কিমাননো ভাগ ভাগকে ন ভাগ ভাগকে যাবলৈ বেয়া খালি হেৰি হ'ব আৰু অকণমান সেহেঁতি আৰু কোনবা কোনবা যাম বুলি কৈছিলে সিহঁতৰ লগত লেমটো পাতি নাথাকোঁ আৰু আমি দুইজনীয়ে যাম মানুহ যিমান যায় সিমান দেৰি হয় চবৰে ভাগ ভাগকে কিনিব লাগে যে আমি সেনেকে বৰ দেৰি হয় এতিয়া আমি দুইজনী গ'লে মানে আৰু ন একে কাপোৰ দোকানৰ কাপোৰখিনি ল'ম আৰু চেণ্ডেল জোতাৰ দোকানত সোমালে আকৌ হেৰি এইবোৰ জলপানৰ হেৰিবোৰ একেখন দোকানতে পায় অঁ সেইবোৰেই আৰু কোমল চাউলো পায় চিৰা সান্দহো পায় অঁ এতিয়া মানুহৰচোন খেতি কৰিবলৈ এৰিলেই ধান খোৱা ন ধান বঢ়াবলৈ হেৰি সময়ে নাই এতিয়া সান্দহো কিনিব লাগিব নহ'লে হেৰি আকৌ ল'ৰা ছোৱালীবো সান্দহ কি বস্তু কি চিনিয়ে নেপায় অ' খাবলৈ নোপোৱা হ'ল যে ঘৰত বনাবলৈনো ক'ত সময়ে নাই আকৌ ধান চাউল এখন ঢেঁকীও নাই ঢেঁকী পাবলৈ নাই অঁ সেইটোৱে আকৌ পিঠা গুড়ি অকমান মিক্স এটা খুন্দিম আৰু অঁ তিলপিঠা কেইটা মানে সেনেকে বনাব লাগিব আৰু

বেয়া কেনেবা হাৱা চাৱা পালে মানে এই বেয়া বেয়া হয় বেয়া হ'লে মানে আকৌ আলহীক দিবলৈ বেয়া লাগিব নহয়

আলহী আকৌ ন জলপানকনে মেইন আকৌ জলপানকেইটা নিদিলেনো কি দিমনো বাৰু মাঘৰ বিহু পালেহি আকৌ সেয়া আকৌ আৰু মাঘৰ বিহুত কি বাৰু মাটিমাহ সেইবোৰ লাগে ন মাটি মাহো লাগিব নহয়

সেনেকুৱা যিবোৰ মতা মানুহৰ মনত নেথাকে সেনেকুৱা বস্তুবোৰ লৈয়ে আহিম আৰু তাৰমানে তিল মাটিমাহ গুড় আৰু কি কি বস্তু যে মিঠা আলু সেইবোৰ পালে মানে লৈয়েহে আহিম আৰু নহ'লে মানে আলু কচু সেইবোৰ বস্তুটো বেয়া হৈ নেযায় অঁ অঁ অঁ সেইবোৰ চব এটা মোনা লৈ ল'ম ডাঙৰ মোনা সেইবোৰ লৈ আহিম অকল কেঁচা শাক পাচলিবোৰহে এই হেৰি উৰুকাৰ দিনা কৰিবলে থ'ম আৰু বিলাহী চিলাহী তেনেকুৱা জলকীয়া চলকীয়াবোৰ গেলি যাব নহয় এতিয়া আনিলে মানে আলু কচুবোৰ এইবোৰ থৈ দিলে মানে মাটিত থৈ দিলে ভাল হৈ থাকিব

ভাড়া চাৰা তিনিশ টকামান তিনিশ চাৰিশ মান ল'ব আৰু ভাড়া দিনটো আকৌ ৰখি থাকিব নহয় ন বেছিয়ে ল'ব পায় মিলা মিলি দিম আৰু দুইজনীয়ে

এতিয়া সেই আজি মই লিখি থৈ দিম ল'ৰাগিটা সুৱাৰ পিছত তাৰ পৰা সেই কাইলে তেতিয়া ইমান খৰ ধৰ নহয় আৰু পইচা লগতে কাগজখনো ভূৰাই থৈ দিম আৰু আজৰি হৈ মেলি আৰু ধুনীয়াকে ওলাম আৰু ওলাই হেৰি আকৌ আকৌ দুটামান বজাততে দুপৰীয়া ভাত খুত দিয়া আগে আগে পালেহি হ'ব ঘৰত ন নহ'লে আকৌ ল'ৰাগিটা সেই সোনকালে উঠি পিনি সেই ভাতকিটা খাই বৈ আজৰি হৈ ল'ব লাগিব ভাতখিনি লগতে নহ'লে দিনটো দেৰি হয়ও ক'বাল যাবলৈ হ'লে দেৰি হ'বহি এই অঁ জোখবোৰ নিব লাগিব নহয় অঁ মানুহৰ জোখটো এতিয়া নহ'লে হেৰি আকৌ ন জোখচোখ লৈ ল'বি আৰু কাগজত লিখি ল'বি বোলো মই বেটেৰীখন লৈ ফোন কৰি দিম সেই সোনকালে দহটো মান বজাত দেই অঁ অঁ হ'ব এতিয়া ন কাইলে লগ পাম আ অঁ অঁ